কালি বজাৰ কৰিবলৈ আমাৰ ঘৰৰ পৰা মা গৈছিলে আৰু মা যাওঁতে তেতিয়া টুথপেষ্ট এটা আনিলে দোকানীজনে ক'লে যে এইটো টুথপেষ্টটো অকণমান ডাঙৰ গতিকে ইয়াৰ দামটো কম লৈ যাওক বাইদেউ মায়েও সেইবুলি শুনি লৈ আহিলে তাৰপৰা ঘৰত আহি আজি ৰাতিপুৱা মই শুই উঠি টুথপেষ্টটো উলিয়াই দাঁত ব্ৰাছ কৰিলোঁ কিবা জ্বলা জ্বলা যেন মুখত ভাব এটা হ'ল মোৰ তাৰপৰা যিটো আগতে ইউজুৱেলি আমি যিটো ভাৱ পাওঁ সেইটো তেনেধৰণৰ নহয় তাৰপাছত যেতিয়া মই পেকেটটো চালোঁ যে প্ৰডাক্টটো এক্সপাইৰী ডেট যোৱা তাৰপাছত মই দোকানীজনক গৈ পিনি কৈছোঁ যে তেওঁ তেতিয়া কৈছে অ' এইটো মই নাচালোঁৱেই মানে এনেধৰণৰ প্ৰডাক্টবোৰৰ পৰাই আমি বহুত কিছুমান কেতিয়াবা দাঁতৰ প্ৰব্লেমো হৈ যাব পাৰে গতিকে এইবিলাকৰ ওপৰত অকণমান চকু ৰাখিব লাগে আৰু